অঁ ছাৰ হয় হয় ভা ভাল নহয় অঁ তাৰপিছত কওকচোন ছাৰ কেনেকুৱা কি হয় ফোন কৰিল

অঁ ভালেই দেখোন ছাৰ হয় হয় আচ্ছা এনে আপুনি হেৰি কিবা প্লেনিং কৰিছে নেকি কোন ঠাইত যাব

হয় হয় হয় হয় হয় সুবিধা হয়

ট্ৰেইনত গ'লে ছাৰ খৰচটো হয় হয় ট্ৰেইনত গ'লে খৰচটো আমাৰ কম হ'ল হয় আমি কম খৰচতে যাব পাৰিলোঁ হয় আৰু ঠাই হিচাপত চাবলৈ গ'লে আমি যদি ৰাম মন্দিৰ য'ত হৈছে বৰ্তমান অযোধ্যা হয় ছাৰ তাতে যাওঁ ইউ পি তাতে যাব পাৰোঁ আৰু উৰিষ্যা গ'লে আমি ধৰি লওক কম দিনৰ ভিতৰতে গোটেইখিনি চাই হয় হয় ঘূৰি আহিব পাৰোঁ হয় ছাৰ হয় হয় হয় ছাৰ তাতে দুদিনত হৈয়ে যাব

উৰিষ্যাৰ জগন্নাথ মন্দিৰ তাতেও যাব পাৰিলো হয় হয় হয় হয় হয় প্লেইনত যোৱাতকৈ ধৰি লওক আমাৰ পইচা পাতিৰ ফালৰ পৰা আমি চাব লাগিব ছাৰ পইচা পাতিৰ ফালত যদি চাওঁ আমাৰ ট্ৰেইনত গ'লে আমাৰ দুইটা দিশে আমি যোৱাতেও আৰামতেও যাব পাৰিম আৰু লগতে খৰচাও কম হ'ব আমাৰ আমি পৰিয়াল লৈয়ে যাম পৰিয়াল লৈ গ'লে আমাৰ সুবিধা হ'ব ট্ৰেইনত হয় হয় অঁ হয় ভাল আৰু

ব্যৱস্থা

হয় হয় হয় হয় হয় ঠিক আছে ঠিক আছে ছাৰ হয় হয় এই এই গৰৰ গৰম বন্ধতে কৰিলে হ'ল সুবিধা হ'ব ল'ৰা ছোৱালীখিনিৰো স্কুল বন্ধ থাকিব হয় হয় অঁ হয় যাম ঠিক আছে ঠিক আছে দিয়ক হ'ব দিয়ক হ'ব ছাৰ ধন্যবাদ ৰাখিছোঁ